হয় আমাৰ সমাজত দুখনেই বিয়া হয় সৰু বিয়া আৰু ডাঙৰ বিয়া সৰু বিয়াখনত যেতিয়া ছোৱালীজনী শান্তি হয় তেতিয়া গোপিনীসকলক মাতে মাতি মাতি পেলাই আনি চকু মানে সেইটো মাতি নি পেলানি তেওঁক ন নতুন চাদৰ মেখেলা পিন্ধাই তামোল এটা আৰু চুৰি এখন দি মাটিতে আগতে এইবোৰ খেৰ চেৰ পায়ি দিয়ে এতিয়া কিন্তু আধুনিক যুগ এই তুলি এখন পাৰি তাৰ ওপৰত বিচনা চাদৰ দি কইনা ছোৱালীগৰাকীক কইনাগৰাকীক তাত উঠিবলৈ দিয়ে আৰু উঠোঁতেই গোপিনীসকলে উৰুলি দিয়ে আৰু তাৰপাছতেই চাৰিদিনৰ দিনাখনি চাৰিদিনীয়া গা ধুৱায় আৰু গোপিনীসকল যায় হেৰি তেওঁক গা পা ধুৱাই আনি বহিবলৈ দিয়ে ৰ চোতালত গোপিনীৰ সন্মুখত আৰু বুট নাৰিকল দিয়ে দি গোপিনীসকলক পিঠাগুড়ি আৰু গাখীৰ দিয়ে চাৰিদিনীয়া নিয়মখিনি সেয়াই তাৰ পাছতে চোৱায় সাত দিনতো উঠাব পাৰে বা ন দিনতো উঠাব পাৰে তেতিয়া নদিন বিয়া দিনাখনি গোপিনীসকল আকৌ যায় গৈ ৰভাতলত আকৌ বহে ৰভাতলত বহি চাকি বন্তি জ্ৱলায় আৰু কইনা মাকে কলচী ধৰে আৰু বংশ পৰিয়ালৰ কইনাতকৈ সৰু এগৰাকী ছোৱালীক দুনৰী ধৰিবলৈ দিয়ে আৰু পানী তোলা বুলি শৰাই সজায় আৰু ওলাই যাওঁতেই স পানী তুলিবলৈ যাওঁতেই ৰভা তলৰ পৰা ওলোৱাৰ লগে লগে আশীৰ্বাদ দিয়ে আশীৰ্বাদ দিয়া লগে লগে তেওঁলোকে উত্তৰমুৱা হৈ পেলানি যায় উত্তৰমুৱা হৈ গৈ বোৱতী নদীত পানী তোলে পানী তোলাও নিয়ম আছে চাৰিফালে চাৰিটি খুটি পুতি ভেঁটি উঠায় তাত মানে চাৰিফালে চাৰিটি খুটি দিয়ে খুটিডালত কলচী পৰা এডাল সূতা উলিয়াই ৰাউণ্ড কৰি বান্ধে তাতে তামোল পান আৰু দক্ষিণা দিয়ে দি পেলানি আৰু কলচীত ছোৱালীজনীৰ ছোৱালী নাম কৈ তিনিবাৰ নাম কৈ কাৰ পানী কাটিছা বুলি কৈ পেলানি পানী ভৰায় আৰু এচলু মুখত দিয়ে মুখত দি পেলানিয়ে চুৰিখনে সেই খুটিকেইটা যে পুতিছিল সেইকেইটা আঁক মাৰি পেলানি দলিয়াই দি পেলানি পাছলৈ চাব পাছলৈ চাব নালাগে তাপা আহি আৰু ঘৰৰ চুকত মুখত যে আনিছিলে পানীটুপি সেইটো পেলায় আৰু কলচীৰ পৰাও পানী ঢালে ঢলা পাছতেই কইনাগৰাকীক ভিতৰৰ পা আনেগৈ আনি পেলানি গা ধোৱা ঘৰ ঘৰটোত চাৰিপাক গা ধোৱা ঘৰটো কলপুলিয়ে চাৰিটা খুটা হেৰি কৰি পেলানি ঘৰ বনায় তাত আমডালি দিয়ে চাৰি ৰাউণ্ডত আৰু কইনাগৰাকীক ভিতৰৰ পৰা আনিয়ে তিনিবাৰ ঘূৰাই পেলানি তেওঁক বহায় মাহ হালধিয়ে গা ধুৱায় আৰু গা ধুওৱা পাছতেই চাৰিফালে সেৱা কৰিবলৈ দিয়ে তামোল মুখত দি পেলানি ভোজ সেৱা কৰিবলৈ দিয়ে দি কাপোৰ কানি পিন্ধাই পাঁচগৰাকী বা সাতগৰাকীয়ে চাউল মূৰত লৈ পেলানি বিয়ানাম গায় গোৱা শেষ শেষত এগৰাকী গাভৰু ছোৱালীয়ে তেওঁক কোলাত লৈ আনি হেৰিয়াত ৰভা তলত বহাই গাভৰু ছোৱালীয়ে পাটীখন পাৰে তাৰ পাছতেই তেওঁক সজাই পৰাই আৰু গাভৰুসকলে বিয়ানাম গায় চাকি বন্তি জ্ৱলায় আৰু কইনা কোলাত গোপিনীয়ে ক এগৰাকীয়ে কইনা কোলাত বান্ধে কইনা কোলা বন্ধা পাছতেই কইনাক খোজা নিয়ম আছে তামোল পাণ এটা দি পেলানি চাউল এবাতি ভোজনী নিচিনাকৈ লৈ যিগৰাকীয়ে কইনা কোলা বান্ধে তেওঁক খোজে আৰু খুজিয়ে তেওঁ কইনা কোলা লয় তাৰ পাছতে এই দুণৰী ধৰা গ গৰাকীয়ে লয় লৈ পেলানি সেইখিনি নিয়ম নীতি প্ৰত্যেকেই আৰু কইনা কোলা লৈ আৰু বিয়া সামৰি মানে সামৰণি পৰে আৰু তেওঁলোকে আশীৰ্বাদ সেৱা কৰি গোপিনী সেৱা কৰে গোপিনীসকলে আশীৰ্বাদ দিয়ে তাপা খোৱা বোৱা পাছতেই আৰু সৰু বিয়াখনৰ কাম শেষ হয় বৰ বিশেষ বৰবিয়াও তেনেকৈ আঙুঠি পিন্ধোৱা বুলি পেলানি সেই আঙুঠি পিন্ধায় তাৰ পাছতে গধূলি গধূলি আমাৰ ইয়াত ৰখাৰ নিচিনাকৈ কইনা কইনাকালৰ বুলি লগৰ সমনীয়া বুলি ভোজ ভাত দিয়ে গধূলি সংগৰ পৰা বিদাই লোৱাৰ নিয়ম আছে পিছদিনাখনি সেয়া দ দৰা বা কইনাক জোৰোণ আহে জোৰোণ পিন্ধায় জোৰোণ পিন্ধাই পেলাই নি দ দৰা আহে দিনটো ধৰি লওক খুৱায় বোৱাই পেলানি গূধলি দৰা আহে দৰা পদূলি বাটত কইনা মাকে আদৰি আনে আদৰি অনা পাছত ৰভাতলত বহুৱায় আৰু কইনাগৰাকীক দৰাঘৰৰ ফালৰ পৰা সাতখন শৰাই দি পেলানি তেওঁক মানে খোজে খোজাৰ পাছতেই বিদায় দি মানে লগৰ সংগৰ পৰা বিদাই দিয়ে বিদাই দিয়া পাছততেই তেওঁক ৰভাতললৈ নিয়ে ৰভাতললৈ নি ভকতৰ আশীৰ্বাদ লৈ সেৱা জনায় ভকতসকলে দুয়োকে বুজনি দিয়ে বুজনি দিয়া পাছতেই ৰভাতলৰ নিয়মখিনি শেষ হয় তাপা শেষ হোৱা পাছত ভিতৰলৈ গৈ মাক দেউতাকক কইনা আৰু দৰাই সেৱা কৰি ভিতৰৰ পৰা তেওঁলোকক উলিয়াই ঘৰলৈ বুলি বিদায় দিয়ে